মই যিহেতু খেতিৰ লগত জড়িত এজন খেতিয়ক গতিকে খেতিৰ ক্ষেত্ৰতে হোৱা এটা স্মৰণীয় ঘটনাৰ বিষয়ে আপোনালোকৰ লগত বৰ্ণনা কৰিবলৈ ওলাইছোঁ মই লগতে মোৰ কেইজনমান সতীৰ্থ খেতিয়কক যোৱাবছৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰই আলু খেতিৰ ওপৰত এটা প্ৰশিক্ষণ দিবলৈ মনস্থ কৰিলে আৰু আমাক সেই সূত্ৰে জনালে কথাটো আৰু আমিও উৎসাহিত হ'লোঁ যথেষ্ট কথাটো জানি আৰু আমি প্ৰথমতে ভাৱিছিলোঁ যে তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰতে এটা দিনজোৰা কাৰ্যসূচী লৈ প্ৰশিক্ষণ দিব কিন্তু তেওঁলোকৰ তাত গৈ গম পালোঁ যে আমাৰ প্ৰশিক্ষণটো ইয়াত নহয় শোণিতপুৰ জিলাৰ জিঞ্জিয়াত হ'ব আৰু জিঞ্জিয়া যিহেতু আলুৰ কাৰণে সমগ্ৰ অসমৰ ভিতৰতে এখন বিখ্যাত জেগা তাত যথেষ্ট পৰিমাণে আলুৰ উৎপাদন হয় কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে আমাক জনালে যে আপোনালোকক এই প্ৰশিক্ষণটো হাতে কামে দিয়া হ'ব আৰু তাত গৈ আপোনালোকে হাতে কামে দুই এটা মানে প্ৰশিক্ষণ ল'লে আপোনালোক যথেষ্ট উপকৃত হ'ব আৰু আমিও ভাল পালোঁ কথাটো জানি গতিকে নিৰ্দিষ্ট দিনা আমি ৰাতিপুৱা কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যোগান ধৰা এখন বাছত উঠিলোঁ লখিমপুৰ টাউনত ৰাতিপুৱা প্ৰায় সাত মান বজাত আৰু আমাক প্ৰায় দিনৰ চাৰে দহ বাজি ত্ৰিছ মিনিট এঘাৰ বজা এনেকুৱা মানত জিঞ্জিয়া পোৱাই দিলেগৈ তাত গৈ আমি তেওঁলোকৰ খেতিপথাৰবিলাকলৈ লৈ গ'ল আমাক প্ৰথমতে আৰু তাত তেওঁলোকৰ যিখিনি খেতিপথাৰ তাত গৈ আমি আচৰিত হ'লোঁ প্ৰথমতে যথেষ্ট আচৰিত হ'লোঁ কিহলে আমাৰ তুলনাত তেওঁলোকে কম মাটিতে কম খৰচতে যথেষ্ট পৰিমাণৰ ফচল উৎপাদন কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ কৃষি পদ্ধতিবিলাকৰ বিষয়ে তাত তেওঁলোকৰ মুখেৰেই শুনিলোঁ তেওঁলোকে কেনেদৰে কামবিলাক আৰম্ভ কৰে শেষ কৰে আৰু মাজৰ অৱস্থাখিনি তেওঁলোকে কি কি ব্যৱস্থা গ্ৰহণ কৰে খেতিডৰা প্ৰদাকচন মানে উৎপাদন বঢ়াবলৈ গতিকে সেই প্ৰশিক্ষণ কাৰ্যসূচীটো আমাৰ কাৰণে যথেষ্ট ইতিবাচক হিচাপে পৰিগণিত হ'ল পিছৰ পৰ্যায়ত তাৰপৰা আহি আমি এইবছৰ আলুখেতিত তেওঁলোকৰ পৰা পোৱা নিয়মখিনি আমি সতৰ্কতাৰে পালন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু যথেষ্ট পৰিমাণে আমিও উপকৃত হলোঁ যদিও বাৰু তেওঁলোকৰ সমান সক্ষম নহ'লোঁ উৎপাদনৰ ক্ষেত্ৰত তথাপি আমাৰ পৰম্পৰাগত যিখিনি পদ্ধতি আছিল তাৰ তুলনাত আমি যথেষ্ট পৰিমাণে উপকৃত হলোঁ বুলি আমি আটাইকেইজন কৃষকে নিজে স্বীকাৰ কৰিছোঁ নিজ মুখে আৰু এই ঘটনাটো যোৱা বছৰ এই ঘটনাটো আমাৰ কাৰণে এটা স্মৰণীয় ঘটনা হৈ থাকিব সমগ্ৰ জীৱন